হেল্ল' খুৰা এই এই কি বুলি মই আপোনাৰ সেই পৰা যোৰহাটৰ পৰা কৈছিলোঁ অঁ কি বোলে মই নম্বৰটো বেলেগ এখনৰ পৰা লৈছিলোঁ অঁ আপোনালোকৰ ফালেটো কি বোলে ৰাস হয় হাউলীৰফালে অঁ আপোনাৰ কি বোলে ক'ৰ পৰা কি বুলি ক'ত কেনেকে যাবলে কওক আকৌ অঁ হয় হয় হয় আৰু ধৰক আমি যি যাওঁতে যাওঁ আমি কি থকা কি বোলে আপোনাৰ ধৰক কি খােৱা থকাটো হ'ব ব্যৱস্থা থাকে নেকি তাতে হাউলি ৰাখৰ পৰা কমিটিৰ পৰা আচ্ছা আৰু কি বোলে আৰু আপোনাৰ তাতেতো সেই খেল হয় লটাৰী খেল হয় হাউলি ৰাসটো কি বহুত ডাঙৰ খেল হয় অঁ অঁ তাতে আপোনাৰ বহুত দিয়ক আছে হ'লে ঠিক আছে দিয়ক যাম দিয়ক আমি চব বিলাকে